আমাৰ অঞ্চলত মূলকৈ আসাম ট্ৰিবিউন প্ৰতিদিন দৈনিক অসম অগ্ৰদূত এইবোৰ পায় আৰু মোৰ প্ৰিয় শিতানটো হৈছে সম্পাদকীয় লে লেখাটো কাৰণ এই সম্পাদকীয় লেখাটোত বহুত ধৰণৰ সামাজিক সমস্যা বিভিন্ন ধৰণৰ ৰাজনৈতিক কথাবোৰ সেইবোৰ পঢ়ি ভাল লাগে সেইবিলাকৰ বিষয়ৰ ওপৰত বৰ্তমান কি চলি আছে সেই বিষয়বোৰৰ ওপৰত বহুত ধুনীয়াকৈ লিখা থাকে আৰু সেইটো পঢ়ি মোৰ ভাল লাগে তাৰপাছত মোৰ ভাল লাগে খেলৰ পৃষ্ঠাটো কাৰণ খেলটো মোৰ বহুত প্ৰিয় খেলৰ খেল মানুহৰ মানুহৰ প্ৰত্যেকজন মানুহৰ কাৰণে খেলটো বহুত মূল বিষয় কাৰণ খেল নহ'লে বা শাৰীৰিক ব্যায়াম অবিহনে কোনো বস্তুৱেই একো কৰিব নোৱাৰে সেইকাৰণে শাৰীৰিক ব্যায়ামৰ কাৰণে খেলটো বহুত গুৰুত্বপূৰ্ণ